পুৰণি কালত মানুহে মনোৰঞ্জনৰ বাবে বিহুগীত ৰেডিঅ' অনেক ধৰণৰ মনোৰঞ্জনৰ বাবে সেই যন্ত্ৰসমূহ ব্যৱহাৰ কৰিছিল বৰ্তমান সময়ত সেই আধুনিক যুগত বিংশ শতিকাত এই সকলোসমূহ পিছ পৰি ৰ'ল লগতে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ন ন উত্থানে সমাজখনলৈ আগফালে নানান ধৰণৰ লেপটপ লগতে স্মাৰ্ট ফোন ডি জে এলেক্সা আদি অনেক ধৰণৰ উন্নতমানৰ যন্ত্ৰসমূহে এই যন্ত্ৰসমূহৰ সহায়ত মানুহে খন্তেকতে যি মন যায় সেইটো কৰি দিলেই নানা ধৰণৰ গীত মনোৰঞ্জনৰ সমল আদি চকুৰ আগতে পলকতে হাততে পায় এইসমূহ সমলে পুৰণি যুগৰ সকলো মনোৰঞ্জনৰ সমলসমূহ মানুহৰ মনৰ পৰা পাহৰাই দিবলৈ সক্ষম হৈছে লগতে মানুহে মনোৰঞ্জনৰ বাবে সকলোৱে নিজৰ হাতে হাতে এই সমলসমূহ লৈ ফুৰিব পাৰে